হয় মেঘ মেঘালয় পাহাৰীয়া অঞ্চলবিলাক গৈ ভাল লাগে মেঘালয় শ্বিলং শ্বিলংটো কিমান মনোৰম ঠাই চেৰাপুঞ্জী এইবিলাক মানে ফুৰিবলগীয়া ঠাই এতিয়া ধৰি লওক আমাৰ ইয়াৰ পৰা আমাৰ অসমৰ মানুহ অসমৰ বুলি ক'লে আপাৰ আচামৰ মানুহবিলাকতো প্ৰায় ফুৰিবলৈ যায় এইটো যিহেতু চামাৰ ছিজনত প্ৰায়েই মানুহবিলাক তালৈ তাত ফুৰিবলৈ যায় যিহেতু আমাৰ ছামাৰ ছিজনত মানে কি আমাৰ অসম মানে অসমত প্ৰায় গৰমটো বেছি গতিকে এই মেঘালয় চেৰাপুঞ্জী এইবিলাক জেগাত মানে কি পাহাৰীয়া অঞ্চলবিলাক ফুৰিবলৈ ভাল আৰু তাত এটা মনোৰম ঠাই এইবিলাক উপভোগ কৰা ঠাই গতিকে তাত গৈ ভাল লাগে নতুন জেগা এনেও ভাল লাগে নতুন এসাঁজ খায়ো ভাল লাগে নতুন ঠাই ফুৰিবলৈ গৈও ভাল লাগে কি হয় ফুৰিবলৈ পালে কোনে ভাল নালাগে আৰু যিকোনো ঠাইত আপুনি ফুৰিবলৈ যাওক তাত নিজে যদি নিজৰ মনটো যদি ভাল থাকে ফুৰাটোও ভাল মানে জেগাডখৰো ভাল লাগি যায় ফুৰাটো এটাই কথা ধৰক যাবলৈ মন যায় কেতিয়াবা যাব নোপোৱাৰ কাৰণেহে বেয়া লাগে অন্য একো নাই মেঘালয় মেঘালয় মানে কি তাত আমি কিছুমান কথা তেওঁলোকৰ ভাষাবিলাক আমি কিছুমান বুজি নাপাওঁ মেঘালয়ৰ ভাষাবিলাক হিন্দী ক'বলগীয়া হয় ভাষাৰ ক্ষেত্ৰত অকণমান আমাক জটিল হয় তথাপি হিন্দী ক'ব পাৰোঁ যদিও তেওঁলোকে যেনেকৈ যিটো ষ্টাইলত কথাবিলাক কয় মানে আমি ধৰিব নোৱাৰোঁ কেতিয়াবা তেওঁলোকৰ হেৰি হেল্প ল'বলগীয়া হয় সুধিবলগীয়া হয় এনে কথা ফুৰিবলগীয়া ঠাই মেঘালয় তাৰ যিবিলাক চিনেৰী পাহাৰীয়া অঞ্চলৰ নাই গতিকে মই ভাবোঁ মেঘালয় শ্বিলং শ্বিলঙলৈ এবাৰ গৈছিলোঁ ভাল লাগিলে তাত বজাৰ সমাৰো কৰিলোঁ ভাল লাগিলে আৰু তাত এনেকৈ যদিও আপুনি চামাৰত যায় তেতিয়াহ'লে অকণমান গৰম কাপোৰটো লৈ যাব লাগে যিটো অকণমান ঠাণ্ডা ঠাণ্ডা ৰাতি থকাটো হ'লে মানে অকণমান ঠাণ্ডা হৈ যায় গতিকে ভাল বুলিয়েই ভাবোঁ মই আৰু তেনেকুৱা এটা ঠাই যাবও লাগে ফুৰিবও লাগে মনবিলাকো বহল হয় আৰু ফুৰাটো স্বাস্থ্যৰ কাৰণেও ভাল কিছুমান কিছুমানৰ কাৰণেতো এটা ঔষধি হিচাপেই হয় যিসকল লোকে একেৰাহে এটা এটা ঠাইতে কাম কৰি থাকে তেওঁলোকে দুদিন যদি ফুৰিবলৈ পায় তেওঁলোকে মানে কি ইমান মানে কি তেওঁলোকে এটা নতুন এনাৰ্জি দিয়ালিখীয়া হৈ যায় নতুন এনাৰ্জি পোৱা মাত্ৰকে আকৌ নতুন উদ্যমেৰে কাম কৰিবলৈ সক্ষম হয় গতিকে একচুৱেলি টুৰ কৰা বা ফুৰিবলৈ যোৱাটো আমি সৰু সৰু ল'ৰা ছোৱালী এতিয়া বুজি পাইছোঁ কিন্তু আমি ফুৰিবলৈ ইমান এটা নাপালোঁ কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক বছৰত এবাৰ যে ফুৰাবলৈ নিব লাগে সেইটো এটা তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে ভাল অন্য একো নহয় তেওঁলোকে ধৰি লওক পঢ়া শুনা কৰা ল'ৰা ছোৱালীও যদি একেৰাহে পঢ়া শুনা কৰি থাকে তেওঁলোকক যদি ক'ৰবালৈ লৈ যোৱা নহয় বাহিৰা জ্ঞানো নোসোমাব বৰঞ্চ তেওঁলোকে মানে কি আৰু নতুন উদ্যম এটা পাব মই আকৌ পুনৰ এখন নতুন ঠাইলৈ যাম এনেকুৱা বুলি ভাবি তেওঁলোকে আকৌ পুনৰ মানে কি নিজৰ পঢ়া শুনাত মন দিব আৰু ভাল চাকচেছ হ'ব আৰু ধৰি লওক নতুন এনাৰ্জি এটা পাব তেওঁ আৰু যিকোনো যিকোনো নতুন ঠাইলৈ আমি ফুৰিবলৈ যোৱাটো বিচাৰোঁ অকল মেঘালয় বুলিয়েই নহয় বিভিন্ন জেগা আমি ফুৰিব লাগে যেনেকৈ এতিয়া ধৰি লওক আমাৰ ভাৰতবৰ্ষৰ বহুত ফুৰিবলগীয়া ঠাই আছে তেওঁলোকে ফুৰিবলৈ যাব লাগে এইখিনিয়ে কওঁ আৰু